বাদ্যযন্ত্ৰৰ ভিতৰত গীটাৰ মোৰ খুবেই প্ৰিয় গীটাৰৰ যোনটো শব্দ সেইটো মোৰ বহুত ভাল লাগে আৰু সেইবাবে মোৰ এক বিশেষ ৰাপ আছে গীটাৰৰ প্ৰতি আৰু সৰুৰ পৰা শিকিবৰ বাবেও মা দেতাহঁতে ইয়াক শিকিবৰ বাবে বহুতো সহায় কৰি দিছে সহায় সহযোগীতা আগবঢ়াই আহিছে সৰুৰ পৰাই আৰু কম্পিটিশ্যনত মই প্ৰথম অংশগ্ৰহণ কৰিছিলো ক্লাছ এইটত পঢ়ি থাকোতে আৰু তেতিয়াৰ পৰা তেতিয়াৰ পৰাই মই সকলো কম্পিটিশ্যনত অংশগ্ৰহণ কৰি আহিছো আৰু তেনেদৰে এতিয়ালৈকে এতিয়া মই স্নাতক মহলাৰ ছাত্ৰী এতিয়ালৈকে মই কলেজত অংশগ্ৰহণ কৰি থাকো আৰু তেনেদৰে মই পুৰষ্কাৰ বুটলিবলৈও সক্ষম হৈছো আৰু ক্লাছ এইটত মই যেতিয়া প্ৰথম অংশগ্ৰহণ কৰিছিলো তেতিয়াই মই প্ৰথম পুৰষ্কাৰ পাবলৈ সক্ষম হৈছিলো বাদ্যযন্ত্ৰ প্ৰতিযোগীতাত আৰু তেনেদৰে কলেজ উইকবোৰতো মই অংশগ্ৰহণ কৰি বিভিন্ন ধৰণৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছো আৰু তেনেদৰে এইবছৰো দুহেজাৰ চৌব্বিছ বৰ্ষৰ ক্ৰীয়া সমাৰোহত মই বাদ্যযন্ত্ৰ প্ৰতিযোগীতাত দ্বিতীয় পুৰষ্কাৰ পাবলৈ সক্ষম হৈছো আৰু ভৱিষ্যতলৈও মই তেনেদৰে আগবাঢ়ি যাব বিচাৰো গীটাৰ বজাই ঠেংক ইউ